হৌৰা সেই ৰাসৰ সেইপিনে নোচোৱা বোলে কথা এটা শুনিছোঁ নহয় এই তোমাৰ গাঁৱৰ নামঘৰৰ প্ৰগ্ৰেমটোৰ কথা গম পাইছাই নহয় অঁ তাকে কিবা ভাওনা নে কিবা পাতিছে আমাৰ ল'ৰাখিনিয়ে খবৰ দিছিলেনে তোমাক এই কেলেই এমাহহে সময়ে নাই দেখোন তাকে হেৰি এতিয়া অখৰা অখৰা চখৰা কৰিবলৈ আছে এইখন যদি ভাওনা পাতিছে তেহেঁতি ভালকৈ খবৰবিলাক দিব লাগে ভাও তাকেতো আমি ইমান ভাও চাও গাই থকা মানুহ আমাকে ভালকৈ কোৱা নাই তোমাৰ এতিয়া তোমাক দেখোন জনাইছে বুলি খবৰ পাইছোঁ তোমাৰ নামটোও শুনা পাইছোঁ বোলে আমুকক নাম দিছে নাই তোমাৰ নামটো দিছে তুমি কি কথা ক'বলৈ আহিছা তোমাৰ চহী মৰা মই দেখি আহিছোঁ আকৌ তোমাৰ চহী দেখি আহি পেলাই মইহে কৈছোঁ আকৌ তুমি আকৌ মোৰপৰা কথাটো লুকুৱাবলৈ আহিছে আৰু কথাটো তুমি ভালকৈ পাতিবলৈ বিচৰা নাই যে ইমান মাত সৰু হৈ গৈছে তোমাৰ তুমি কথাটো নুলুকুৱাবা তেনেকৈ মোক দিলেও দিব নিদিলেও নাই অঁ ভাও মোক দিলেও দিব নিদিলেও নাই আৰু মোক আমি ইমান ভাওৰ কাৰণে বলীয়া হৈ থকা মানুহ নহয় পালে পাম নাপালে নাই আৰু তোমালোকে যদি গোপনে কিবা পাতিছা তেতিয়াহ'লে আৰু নেজানো মই ভাবিছোঁ তুমি খোলাখুলি কথা কোৱা মানুহ সেইকাৰণেহে মাতিছিলোঁ তুমি এতিয়া লুকুৱালাই দেখোন কথাটো অঁ এতিয়া ব'লা দুয়োজন নামঘৰলৈকে যাওঁ নে কি কোৱা অঁ ঠিক আছে তেতিয়া দুয়োজন ব'লা একেলগ পাতি পেলাই যাওঁ নামঘৰলৈ কথাটো আলোচনা কৰোঁগৈ ভাও এটা দিলে ভাল লাগিব নিদিলেও একো কথা নাই হয় অঁ নিদিলেও কথা নাই আমি চাম আৰু ভাওনা গাঁৱৰ ভাওনা নালাগে নালাগে আমি নেপালেও হ'ব গাঁৱৰ ল'ৰা পাওক আমি চাম আৰু মিটিং মাটাঙত মাতটো মিটিং মাটাঙত আমি থাকিম ওতঃপ্ৰোতভাৱে লাগি অনুষ্ঠানটোত লাগিও দিম ধুনীয়াকৈ এতিয়া গৈ থাকোঁচোন দুয়োজন ব'লা অঁ খোৱা বোৱা কৰি আহিছা যেন পাওঁ অঁঁ নাই নাই নাই মই খোৱা বোৱা একো হোৱাই নাই বাৰু মই এই কথমপি অকণমান জিৰণি লৈছিলোঁহে এইপিনে ওলাই গৈছিলোঁ আজি তাৰপিছত তোমাক দেখা পাইহে মই হয় তোমাক দেখা পাইহে মই বোলো কথাটো সুধি চাওঁ গাঁৱৰ অনুষ্ঠানটো তাকেতো গাঁৱৰ অনুষ্ঠানটো হ'ব লাগে যেতিয়া যাওঁ ব'লা চাওঁগৈ কিনো হৈছে ভাওনাখন গৈ থাকোঁ তেতিয়া দুয়োজন